অ' নাথ বাইদেউ কওক অঁ ভালেই ভালেই আপোনাৰ বিহু পালেহিয়ে নহয় নহয় জানো যো জা চলিছে নাই আপোনাৰ ঘৰত

অঁ যোৱাবাৰতো আপুনিতো বহুতখিনিয়ে বনাইছিলে মই ইমান বনাব পৰা নাছিলো হয় তাতনো কি কৰিম আৰু দেহা যিমানখিনি আগবঢ়াই নিয়ে আৰু তিমানখিনিহে পাৰিম নহয় জানো এইবাৰ আকৌ দহদিনমান আছেই এতিয়া কাপোৰ কানি ধোৱাত লাগিছো এতিয়া ষ্টাৰ্টিং কৰিম আৰু বিহু বনাবলে আৰম্ভণি কৰাই নাই পিঠা পনা আপুনি কেতিয়াৰপৰা কৰিব উৰুকা নাই নাই উৰুকাৰ আগদিনাখনেই সোমাই খুন্দিব যাওঁ নেকি

এই ডেকাহঁতৰ ঘৰত আছে নহয় ঢেঁকী তেওঁৰ ঘৰতে ভাবিছোঁ খুন্দো নেকি এইবাৰ পিঠাগুড়ি তেতিয়াহ'লে আমি দুজনী একেলগেই যাম আকৌ খুন্দিব ন

এই মই প্ৰত্যেকবাৰেই চোন দুই কে জি দুই কেজি তাৰ ওপৰত নোৱাৰোঁ

অঁ তাকে হেৰি যেনিবা হেৰি আৰু কি কি বনাব বুলি ভাবিছে হয় মোৰ যোৱাবাৰেই পেলনি গৈছে একদম মানুহ নাহেই ইমানো আহিলেও নাখাইও ন তেওঁলোকে বহুত ঘৰতে বিহু খাই খাই আহি থাকে ন আমনি লাগি যায় আৰু এইখন ঘৰত সেইটোৱেই তাকেই দিয়কচোন একেলগে বোলো খুন্দিম নহয় জানো একেলগে হেৰি খুন্দিবলৈ যাম আৰু ক'ব ফোন কৰিব এনেকে

অঁ নিম নিম নিশ্চয় নিম আপুনি এনেওটো আৰু লগে লগে কাম কৰিলে মানে ভালো লাগে তামোল পান খাই খাই হয়নে নহয় অঁ ঠিক আছে দিয়ক